আমাৰ গাঁওখন সঁচাকৈয়ে মোৰ বৰ প্ৰিয় অতিকে মৰম লগা কাৰণ আমাৰ গাঁৱৰ মাটি বাৰী গছ গছনি আহল বহল জাগা গছ গছনিও ভৰা নানা ধৰণৰ খেতি পথাৰ আমি কৰিব পাৰোঁ নানা ধৰণৰ ফচল লগাব পাৰোঁ ঘৰতে লগাই বেচা কিনা কৰিব পাৰোঁ তেনে ধৰণে আমি বস্তু পুহিব পাৰোঁ হাঁহ কুকুৰা আহল বহল জেগা আছে ফিচাৰী খান্দিবলৈও আমি অন্য জেগাত অলপ আঁতৰলে গ'লেও মাছ পোৱা হয় ঠিক ফিচাৰী খান্দিও আমি ওচৰতে ল'ব পাৰোঁ তাৰ জোখৰো আমাৰ মাটি বাৰী আছে সেইকাৰণে আমাৰ গাঁওখন বৰ ভাল লাগে আৰু বাট ৰাস্তা পদুলি ক্ৰমে আমাৰ উন্নত হৈ আহিছে আগতে বেয়া আছিলে যদিও এতিয়া উন্নত পৰ্যায়ৰ পাইছে যেনি তেনি যান বাহন আমি নিব পৰা হৈছোঁ বেমাৰ আজাৰ হ'লেও তৎক্ষণাত যান বাহন ঘৰলৈ আনিব পৰা হৈছোঁ সেইফালৰ পৰাও আমাৰ গাঁওখন উন্নত বুলি আমি গৌৰৱ কৰিব পাৰোঁ